মাছ ধৰিবলৈ বুলি ক'লে বিভিন্ন ধৰণৰ নাও ব্য়ৱহাৰ কৰা হয় মই যিহেতু গাঁৱলীয়া অঞ্চলত বাস কৰোঁ গতিকে মই প্ৰায় একেবিধ নাও প্ৰায় দেখিবলৈ পাওঁ সেইটো হৈছে বঠা নাও লগতে আৰু দুই এটা নাও দেখিবলে পাওঁ যেনে বাঁহেৰে কিছুমান নাও সাজে সঠিক নামটো বাৰু মই ক'ব নোৱাৰোঁ লগতে কিছুমান মানুহে কলগছৰ পৰা ভূৰ তৈয়াৰ কৰে আৰু তেনেকৈ নাও বা ভূৰ বাঁহেৰে তৈয়াৰ কৰা নাওৰে তেওঁলোকে মাছ ধৰিবলৈ যায় আৰু আমাৰ ইয়াত নদীৰ যিটো পৰিমাণ আছে বহুত পৰিমাণ আছে তাত মানুহবিলাকে প্ৰায় মাছ ধৰিবলৈ যায় আৰু বঠা নাওটো বেছিকৈ ব্য়ৱহাৰ কৰা মই দেখোঁ আৰু মই যিহেতু মাছ মাৰি ভাল পাওঁ গতিকে মইও কেতিয়াবা সেই মানুহবিলাকৰ লগত গৈ মাছ ধৰোঁ আৰু দেখিবলৈ পাওঁ যে মোৰ বন্ধু কিছুমান আছে সিহঁতে প্ৰায় মাছ ধৰে আৰু যেতিয়া নেকি বৰষুণ দিয়ে বৰষুণ দিওঁতে মই আগদিনাই কথা পাতোঁ যে মাছ ধৰিবলৈ যাব লাগিব সেই মতে মোৰ বন্ধুসকলেও মাছ ধৰিবলৈ মানে আগ্ৰহী যিহেতু আৰু তেওঁলোকে সদায় কেনেকৈ মাছ ধৰি উন্নতি কৰিব পাৰি তাকে চিন্তা কৰি থাকে আৰু চাবলৈ গ'লে এই নাওবিলাকৰ পৰা যিটো পৰিমাণৰ মানুহৰ সুবিধা হয় গতিকে তাৰ মাজত মই বহু পৰিমাণে পৃথক নথকা বুলি দেখোঁ পৃথক বুলি ক'লে বঠা নাওটো অলপমান সুবিধাজনক হয় আৰু ভূৰ বা বাঁহেৰে তৈয়াৰ কৰা যি নাও হয় তাত অলপ পানীৰ পৰিমাণ ওপৰ তল হোৱা যেন আমি লক্ষ্য় কৰোঁ গতিকে ক'ব পাৰি বহু পৰিমাণে পৃথক নথকা হয় আৰু অলপ চলপ পৃথক আছে যদিও গতিকে গোটেই নাও বা ভুঁৰ মানুহৰ সুবিধাই তেনেকৈ মানুহবিলাকে মাছ ধৰি আমাৰ এই অঞ্চলত বসবাস কৰি আছে আৰু মোৰ এখন নাও আছে আৰু সেই নাওখন হৈছে বঠা নাওৱেই যিহেতু আমাৰ অঞ্চলত প্ৰায় মানুহবিলাকে এই বঠা নাওৱেই ব্য়ৱহাৰ কৰে আৰু মইও এই বঠা নাও ব্য়ৱহাৰ কৰিয়েই মাছ ধৰি ভাল পাওঁ আৰু প্ৰায় মোৰ বন্ধুসকল মোৰ নাও ব্য়ৱহাৰ কৰে আৰু মই সিহঁতৰ লগত গৈ মাছ ধৰোঁ জাল আছে বৰশী আছে এইবিলাকেৰে মই মাছ ধৰি ভাল পাওঁ